অৱস্থানৰ আকৃতি আৰু মাটিৰ বৈশিষ্ট্যই মানুহৰ জীৱনত গভীৰ প্ৰভাৱ পেলায় এই দুখন উৎপাদনেেই প্ৰাকৃতিক পৰিৱেশ আৰু জীৱনধাৰাৰ সকলো দিশত প্ৰভাৱ বিস্তাৰ কৰে তলত কিছুমান মূল প্ৰভাৱ দিয়া হৈছে খেতি আৰু খাদ্য উৎপাদন মাটিৰ উৎপাদন ক্ষমতা আৰু অৱস্থিতি খেতি আৰু খাদ্যৰ উৎপাদনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ পৰিষ্কাৰ মাটিৰ পৰা বেছি ফলন পোৱা যায় যদি মাটি বগা বা পাথৰযুক্ত হয় তেন্তে খেতি কৰাতো দুসাধ্য জীৱন ধাৰা স্থানৰ পৰিৱেশীয় বিশেষতঃ যেনে সেউজীয়া অঞ্চলৰ ওপৰত বাস কৰোঁতা মানুহৰ দৈনন্দিন জীৱন প্ৰকৃতিৰ লগত যথেষ্ট জড়িত থাকে পাহাৰীয়া অঞ্চলত থকা লোকসকলে মাচুলৰ পৰা আহৰণ কৰা খাদ্যৰ পৰা নিজৰ প্ৰয়োজন পূৰণ কৰে সমুদ্ৰৰ পৰা অঞ্চলৰ লোকসকলৰ খাদ্য সম্পদৰ ক্ষেত্ৰে সীমাবদ্ধতা থাকে আৱহাৱা আৰু জলবায়ু আৱহাৱা জলবায়ু আৰু বৃষ্টি পৰিমাণে মাটিৰ গুণগত মান আৰু ফলন প্ৰভাৱিত হয় জলবায়ু যদি শীতল আৰু বৃষ্টিপাতৰ অধিক থাকে তেন্তে একে মাটিত সঠিক খাদ্যৰ উৎপাদনৰ সম্ভৱ আৰ্থসামাজিক জীৱন মাটিৰ বৈশিষ্ট্যই অঞ্চলৰ আৰ্থ সামাজিক পৰিস্থিতি পৰিস্থিতি প্ৰভাৱিত কৰে গড় মাটিৰ পৰা মজুত পৰিমাণ আৰু মাটি বেচা বিক্ৰী পৰিস্থিতি অঞ্চলৰ বিস্তৃতীয় স্থিতি আৰু সৰ্বসাধাৰণ জীৱন স্তৰ নিৰ্ধাৰিত কৰে সেইকাৰণে অৱস্থান বাসস্থান আকৃতি আৰু মাটিৰ বৈশিষ্ট্যই এক অঞ্চলৰ পক্ষেসমূহ দিশত প্ৰভাৱ বিস্তাৰ কৰে বিশেষকৈ কৃষি আৱাস আৰু জলবায়ু পৰিস্থিতি